হেল্ল' অঁ কওকচোন

মই পাইছিলোঁ কিন্তু আমাৰ ইয়াতে বহুত মানে মহিলা থাকি গ'ল নহয় নহয় এতিয়া কথা হ'ল আমাৰ এই ওচৰ চুবুৰীয়া এতিয়া ভালে পাবলগীয়া মহিলাই পোৱা নাই আমাক মানে কয় নহয় লেই এতিয়া যে অৰুণোদয় জিৰ' থ্ৰি যিটো ক'লে এতিয়া তাততো এতিয়া অন্তৰ্ভুক্ত কৰিছে বুলি কৈছে এতিয়া কিমান দূৰ সত্য নাজানো আৰু হয়

অঁ এই হেৰি নহয় কাৰ এইটো বাৰু হয় এই এতিয়া বসুন্ধৰাটো আকৌ আহিছে নেকি বাৰু মাটি মোৰ বহুত মাটি থাকি গ'ল নহয় মই যোৱাবছৰ কৰিব নোৱাৰিলোঁ এতিয়া কোন নহয় কোন মাহত কৰে এতিয়া সেইটোহে লাগিছিল

অ অ এয়া শুনিছোঁ এতিয়া যিসকলৰ মানে সেইটো বস্তু নাই সেইসকলেহে পাইছে পইচাটো

হয় অ কিনো মানে চৰকাৰ এইবিলাক কৰিছে আৰু ধৰিব পৰা নাই দেই যি পাব লাগে সি পোৱা নাই যি পাব নালাগে সি পাইছে হয় নাপায় অঁ এইবোৰ চলিছেই কেনেকৈনো মষিমুৰ হ'ব কেতিয়া এটা এইবোৰ এইবোৰ নাজানো বাৰু পিছে হেৰি নহয় এই আৰু এটা আঁচনি আছিলে নহয় মইতো এতিয়া ঘৰ পোৱা নাই এই দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা গতিকে

অ

এতিয়া পঞ্চায়তৰ কৰ্মীক সুধিলে বোলে আপোনাৰ নাম গৈ আছে এতিয়া কেতিয়া গৈছে কেও কেতিয়া পাম সেইটো আৰু অ হয় তালে যাব লাগিব গৈ পেলাই অলপ

হয় ওলাব এই পূজাৰ পিছতে কোনোবা এদিন গৈ ছেক্ৰেটেৰী লগত এইবোৰ কথা পাতিব লাগিব হয় বা হ'ব এই পিছত পাতিম বাৰু